বিশ পাঁচ উন্নৈছশ একান্নব্বৈ পাঁচ পাঁচ উন্নৈছশ পঞ্চান্নব্বৈ সাত সাত ঊনৈছশ চিয়ান্নব্বৈ দুই বাৰ ঊনৈছশ সাতান্নব্বৈ ত্ৰিছ এঘাৰ দুহেজাৰ এক